বাইক ৰাইডিঙৰ সময়ত আমি সদাই মনত ৰখা কিছুমান গুৰুত্বপূৰ্ণ সুৰক্ষা বিবেচনা হ'লে সৰ্বপ্ৰথমতে আমি সদাই প্ৰথমতে হেলমেটটো সদাই পৰিধান কৰিব লাগে তাৰপাছতে নিজৰ যাওঁতে দিপাৰৰ ওপৰত গুৰুত্ব দিব লাগে আমি যদি বাওঁফালে ঘূৰোঁ তেতিয়াহ'লে সদাই বাওঁফালৰ দিপাৰটো ব্যৱহাৰ কৰিব লাগে যদি আমি সোঁফাললৈ ঘূৰোঁ তেতিয়া আমি সোঁফাললৈ সদাই দিপাৰটো প্ৰয়োগ কৰিব লাগে আৰু ৰাতি বিয়লি হ'লে সদাই লাইটৰ ওপৰত বেছি গুৰুত্ব দিব লাগে লাইটটো সঠিকভাৱে জ্বলে নে নজ্বলে তাক দিনতেই চাব লাগে ভালদৰে তাৰপিছতহে আমি ওলাই যাব লাগে আৰু লগত ৰখা নথি ভিতৰত হৈছে প্ৰথমতে আমি সদায় বাইক আৰোহীজনৰ লাইচেন্সখনৰ ওপৰত গুৰুত্ব দিব লাগে লাইচেন্সখন সদায় লগত ৰাখিব লাগে প্ৰথম কথা তাৰপাছতে হৈছে আৰ চি বুক মানে আমি যিখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আমাৰ অতি জৰুৰী তাৰপিছতে আহে আপোনাৰ ইঞ্চোৰেঞ্চৰ ডকুমেণ্টছ তাৰপিছত আছে পলিউশ্যনৰ ডকুমেণ্টছ তাৰ সকলো নথি পত্ৰ মানে লগত ৰখাটো অতি জৰুৰী বুলি ভবা হয় তাৰ উপৰি গৈ থকা সময়ত বাইকখনৰ গতি বেগৰ ওপৰতো গুৰুত্ব দিব লাগে এটা যথেষ্ট এটা সীমিত হিচাপতহে আমি বাইকখন গতি কৰাব লাগে বা এটা নিদিষ্ট হিচাপত মানে যাতে নিজে সুৰক্ষিত থাকোঁ আনকো বচাব পাৰি তেনেকুৱা হিচাপত মানে বাইকখনৰ গতি ল'ব লাগে